অঁ অঁ হয় হয় কিবা দৰকাৰ অঁ এতিয়া কি মাছ দৰকাৰ হৈছিল আপোনাক অঁ বাহু মাছটো পাব বাৰু প্ৰায় কে জি চাৰে চাৰিশ চল্লিছ আৰু এতিয়া বিশ কে জি লাগিব অঁ আৰু অঁ যাব দিয়া যাব পাৰিম দিব অঁ অঁ অঁ ঠিক আছে কৰি দিম বাৰু অঁ অঁ মই পঠাই দিম বাৰু